সভা এইবাৰ হ'ব মাঘৰ নহয় ফাগুনৰ দহ তাৰিখ এইবাৰ ন তাৰিখ ন দহত হ'ব এতিয়া সংঘই এইটো হেৰি কৰিছে আৰু এই সংঘৰ পূব সংঘ আমাৰ শিল্পীসকলক অকল গাঁৱৰে নহয় আমাৰ স্থানীয় শিল্পী হ'ব মানে আঞ্চলিক হ'ব আৰু হ'ব

অঁ ইয়াতে হ'ব আৰু এইবাৰ অলপ উন্নত হ'ব আৰু তাৰ মানে দুই এক বচা বচা শিল্পী হ'ব আৰু এইবাৰ তেতিয়াহ'লে অভিনয়তো ভাল হ'ব

হেল্ল' কোনটো ৰিহাৰ্চেল তাৰ মানে ভাদৰ এক দুই তাৰিখমানে হ'ব আৰু মূৰত

ঠিক আমাৰ দুইজনে নাটখনৰ মানে পৰিচালনাৰ ক্ষেত্ৰত মানে হেৰি ল'ব লাগিব আৰু তাৰ মানে ইখন নাটক লোৱা হৈছি হিমন্ত দত্তৰ

অঁ আগে পিছে কৰা নাই নাটকখন এইবাৰ আমাৰ হাতত পৰিছে নাটকখন সেই নাটকখনে কৰা যাব